আমাৰ বাগিচা বুলিবলৈ নাই অকণমান সৰুকৈ ঘৰৰ আগফালে আছে তাতে ফুল ৰুব ৰুওঁ সেই তাত সেই ফুলনিখনতে ফুল ৰুবৰ কাৰণে আমি নাৰ্ছাৰিৰ পৰা ফুল আনো আৰু নাৰ্ছাৰিৰ পৰাও ফুল আনো কিছু ফুল ধৰ কেতিয়াবা ফুৰিব গলোঁ তেতিয়া কাৰোবাৰ ঘৰত দেখিলোঁ তেনেকৈ সুধি আনোঁ আৰু বেছিভাগ নাৰ্ছাৰিৰ পৰাই ফুল কিনি অনা হয় আৰু বাগিচা বুলিবলৈ নহয় অকণমানকে সৰুকে ফুলনি এখন আছে তাতে এ ফুলবোৰ ৰুওঁ ফুলবোৰ ৰুওঁ